হেল্ল' অ' হয় মই পৰাগজ্যোতি গগৈয়ে ক'লো কছাৰীপথাৰ আহোম গাঁৱৰ পৰা আপুনি অ' কৃষি বিশেষজ্ঞ হয়নে বাৰু হয় হয় মই আপোনাক সুধিবলগীয়া আছিলে এই চাউলৰ বা ধানৰ কেইটামান প্ৰকাৰৰ বিষয়ে সাধাৰণ তথ্য কেইটামান খুজিছিলো মানে অ' জানিব খুজিছিলো অ' মানে এতিয়া নতুনকৈ ধান এটা কৰিছো শালি ধান হয় হয় শালি ধানৰ মই তিনিটা প্ৰজাতি পাইছো এতিয়ালৈকে মই এতিয়ালৈকে শালি ধানৰ তিনিটা প্ৰজাতি পাইছো আৰু মই গোটেই তিনিটাই লগাইছো বাৰু ধান খেতি কৰিছো শালি ধানৰ আৰু বেলেগ কিবা প্ৰজাতি পোৱা যায় নেকি বাৰু ক'ব নেকি

আমাৰ অসমত আৰু পোৱা নাযায় নেকি হয় নেকি অ' অ' তেতিয়াহ'লে মই এতিয়ালৈকে যি তিনিটা খেতি কৰি আছো সেইকেইটাই সেইটো চৰকাৰে চৰকাৰে চৰকাৰেটো তেনেকুৱা আঁচনিত কাম কৰি আছে এতিয়ালৈকে তেনেকুৱা একো হোৱা নাই নেকি ধান আহা নাই নেকি বেলেগ আৰু হয় হয় ঠিক আছে দিয়ক বাৰু মই আপুনি কিন্তু মোক জনাব দেই যদি আহে কাৰণ মই যি এতিয়ালৈকে যিকেইটা প্ৰজাতি কৰি আছো ভালে পাইছো বাৰু বাৰু যিকেইটা মই প্ৰজাতি খেতি কৰি আছো সেইকেইটা মই বহুত ভাল পাইছো আৰু তেনেকৈ একো পৰা নাই গতিকে সেইকাৰণে আপোনাক কথাটো সুধিলো যদি আৰু কেইটামান পাওঁ যদি আৰু কৰিম মানে মই ঠিক আছে দিয়ক অ' আপুনি জনাব কিন্তু